হেল্ল' দাদা মই কেব এখন বুক কৰিছিলোঁ কিন্তু এতিয়ালৈকে কেবখন আহি পোৱা নাই মই গুৱাহাটীৰ পৰা লক্ষীমপুৰ আহি পালোহি লক্ষিমপুৰ ষ্টেচনতে আছোঁ মই আপোনালোকৰ তাত আৰু বেলেগ কিবা গাড়ীৰ ব্যৱস্থা আছে নেকি মই মানে লক্ষীমপুৰ এনেকে অলপ ঘূৰিম বুলি ভাবিছিলোঁ আপোনালোকে এনেকে বাসুদেও বা পদুমণি স্থান এনেকে গাড়ী চাৰ্ভিছ দিয়ে নেকি